ঐ হেল্ল' যতীন অ' তই ক'ত আছ এই হেৰি নহয় মই এই তোমাৰ ইউ এছ এত চাকৰি এটা পাইছোঁ তাকে সেই এমাহৰ ভিতৰত গৈ পাব লাগে মোৰ এই মানে ভিজাটো আপডেট কৰাব আছিলে অ' এই মানে খবৰ পাইছিলোঁ তই বোলে ভিজাটো আপডেট কৰাইছিলি কেইদিনমানৰ আগত অ' তই মোক ক'বি নেকি তাৰ প্ৰচেছটো কেনেকুৱা মানে কি ধৰণে আপডেট কৰাব লাগে কি নাই মই মানে ধৰ এই তোৰ এমাহমানৰ ভিতৰতে মানে মই কৰিব লাগিব মানে এম আয়ে টাইম দিছে মোৰ অঁ হয় নেকি অঁ ঠিক আছে বাৰু দে আৰু মোক তই যি যি তথ্য লাগে কি কি লাগে মোক তই ইমেইলত মেইল কৰি দিবিচোন বাৰু যদি বেয়া নাপাৱ অঁ ঠিক আছে ঠিক আছে দে হ'ব দে